ম'বাইল ফোনৰ বিষয়ে ক'ব খুজিছোঁ ম'বাইল ফোনৰ বহুতো ভাল গুণ আছে কাৰণ ব্যৱহাৰৰ ওপৰত কথা বা নিৰ্ভৰ কৰে ম'বাইল ফোনে সহজে যোগাযোগৰ এক নম্বৰ মানে উপায় যোগাযোগ মানে যিটো আমাৰ কানেক্ট ইংৰাজীত ক'বলৈ গ'লে মানে কথা বতৰা খা খবৰ লোৱা বা বিশেষকৈ প্ৰয়োজনীয় বা মানে খুব প্ৰয়োজন যাতে মানে যেনে চিকিৎসাৰ কাৰণে ওৱান জিৰ' এইট মাতিবলগীয়া হয় চিকিৎসাসেৱাৰ বাবে তাৰপৰা পুলিচৰ বা এনেকুৱা প্ৰাকৃতিক যিখিনি দুৰ্যোগ পোৱা মানে ব্যৱস্থা আছে মানে যিসকলে মানে এই ভূমিকা পালন কৰে তেওঁলোকক মাতিবলৈও সুবিধা আছে আৰু বিশেষকৈ কিছুমান গুগলত ছাৰ্চ কৰিব পাৰি গুগলত ছাৰ্চ কৰিব পাৰি মেপ আছে তাত মেপত মানে বিশেষকৈ মেপত সুবিধা হয় যে চাব পাৰি যে কোন কেনেকুৱা ৰাস্তা কিমান দূৰ ক'ত মানে যিটো লোকেশ্যন শ্বেয়াৰ বুলি কয় লোকেশ্যন শ্বেয়াৰতো পাৰি আৰু মানে যি আৰু মানে এইটো ৱেডাৰ যিটো আমাৰ মাৰ ক'বলৈ গ'লে ডাৱৰ বা এনেকুৱা বৰষুণ হ'ব নে কি বতৰ কেনেকুৱা হয় এই বিষয়ে আগতীয়াকৈ জানিব পাৰি তৃতীয়তে ক'ব পাৰি বিশেষকৈ আমাৰ কিছুমান ইউটিউবত পাৰোঁ যেনেকৈ খাদ্য কেনেকৈ বনোৱা তাৰ বিষয়েও মানে শিকাৰ কিছুমান সুবিধা আছে ইউটিউবত ছাৰ্চ কৰিব লাগিব বাৰু সকলো সুবিধা ম'বাইল ফোনত আছে ম'বাইল ফোনত আৰু কিছুমান আছে যেনে ঘড়ীটো ঘড়ীটো নহ'লে ম'বাইল ফোনতে চাই দিব পাৰি আৰু যিটো তাৰিখ মানে ডে'ট তাতো থাকে এইটো বহুত সুবিধাই আৰু ক'বলৈ গ'লে হোৱাটছএপ আছে হোৱাটছএপ মানে যিটো আমি তথ্য মাধ্যমৰ যোগেদি পঠাব পাৰি ফটোখন লাগে বা কিবা এটা কপি এটা লাগে তাতো হোৱাটছএপ এপৰ যোগেদি ইজনে ইজনলৈ আদান প্ৰদান কৰিব পাৰি বা ডাউনল'ড কৰি ল'ব পাৰি বা পি ডি এফ ফাইল আছে পি ডি এফ ফাইল কৰিব পাৰি মানে বিশেষকৈ ইলেক্ট্ৰনিক মাধ্যমত এই ম'বাইলটো মানে ভালৰ ব্যৱহাৰটোৱে বিষয়ে কৈছোঁ সেইখিনি সুবিধা পায় আৰু বহুত আছে ম'বাইলত মানে জানিলে যে ছাৰ্চ কৰিলে সকলো পায় যেনে কম্পিউটাৰত যেনেকৈ ছাৰ্চ কৰিলে পায় ম'বাইলতো নেট ইণ্টাৰনেট যিটো সেয়া চব মানে চব সময়তে পায় সেইটো বৰ ভাল কথা ম'বাইলত আৰু বিশেষকৈ পঢ়া শুনা ল'ৰা ছোৱালী ক্ষেত্ৰতো কিছুমান ছাৰ্চ কৰিব পাৰি সেই বিষয়ে জানিবৰ কাৰণে আৰু তাত গুগলত ছাৰ্চ কৰি ক'ত ডক্তৰ চিকিৎসালয় আছে ক'ত কোনখন জিলা ক'ত অৱস্থিত সেইখিনি চাব পাৰি মানে বহুত ভাল সুবিধা আছে বুলি মই ভাবোঁ